অঁ কওকচোন এইবোৰ মোৰ দোকান আছে নহয় দোকানতে বহি আছোঁ

অঁ আছে আছে ছাগলী মাংস হাঁহ মাংস যি মাংস আছে কুকুৰা মাংস চবেই বিকোঁ আৰু অঁ অঁ নিব পাৰিব পঠিয়াই দিয়ক নহ'লে নিজে হ'লেও আহিব পাৰিব

অঁ অঁ অঁ আজিয়ে হৈছে ন অঁ মাংস আকৌ মানে ফ্ৰেছ মাংস আৰু দাম দৰটো জানেই নহয় আৰু

মোৰ আকৌ কিনাহে তেনেকৈ যেনিবা আৰু দুই চাৰি টকা মানে দহ টকা পাঁচ টকাহে আৰু কমাব পাৰিম বাৰু বেছি অধিক নোৱাৰিম আকৌ মোৰ চব কিনাহে আৰু নাই নাই মোৰ দোকান একদম চাফ চিকুণ আৰু একদম মানে আহিলে দেখিব নহয় আৰু এইবিলাক কেনেকৈ ৰাখিছোঁ কৰিছোঁ মানে ধৰি লওক আৰু অঁ ভাল ভাল আমাৰ দোকান আহিলেই গম পাব নহয় দেখিবই আৰু দোকানত মানে কেনেকুৱা পৰিষ্কাৰকৈ ৰাখোঁ কেনেকুৱা মাংস বিকোঁ ফ্ৰেছ মাংসই বিকোঁ আৰু অঁ সেইটোৱেতো সেইটো কাৰণেতো পৰিষ্কাৰকৈ ৰাখোঁ অঁ অঁ অঁ ফ্ৰেছ মাংসই মই বিকোঁ আৰু ফ্ৰেছ মাংস তাৰমানে ভালকৈ ৰাখোঁ আৰু পৰিৱৰ্তনকৈ ৰাখিলেহে ধৰি লওক আৰু কাষ্টমাৰ পাম আকৌ সেইটোৱেতো মই একদম ধুনীয়াকৈ চাফ চিকুণকৈয়ে ৰাখোঁ আৰু মাংসটো মানে ভাল আৰু কাইলৈ নিলে মানে গম পাব নহয় কেনেকুৱা কি কথা খায় তেতিয়া ক'ব নহয় আৰু অঁ পঠিয়াই দিব পঠিয়াই দিব হেৰি খালী কিমান সময়ত আহে ক'ব অঁ অঁ ফ্ৰেছ মাংসই দিম আৰু অঁ অঁ অঁ হ'ব